এটা সময়ত নলবাৰী জিলাখন নল খাগৰিৰে পৰিপূৰ্ণ আছিল নল খাগৰিৰে পৰিপূৰ্ণ হোৱাৰ বাবে ইয়াৰ নাম নলবাৰী হোৱা বুলি আজিৰ কিছুলোকে অনুমান কৰে এই নল খাগৰিৰে ভৰা নলবাৰী অঞ্চলটোত তেতিয়াৰ দিনতেই মানুহবোৰ আহি ইয়াত থিতাপি লৈছিল আৰু মানুহবিলাকে ইয়াক কেনেদৰে নলবাৰীখন এখন জাকত জিলিকা এখন ঠাইলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ চিন্তা সেই তেতিয়াই তেতিয়াই কৰা হৈছিল আৰু এই জিলাখন ঊনৈছশ পঁচাশী চনত গঠন কৰা হৈছিল আৰু জিলাখনৰ এটা ঐতিহাসিক সমল ইয়াত থকা বুলি মানুহে ক'ব খোজে কুমাৰ ভাস্কৰ বৰ্মাৰ দিনৰ পৰাই এই জিলাখন এখন বিখ্যাত জিলা ৰূপে কোৱা হৈছে ইয়াত বিশেষকৈ জাপিৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিৰ এটা অন্যতম প্ৰতীক হৈছে জাপি আৰু এই জাপিৰ শিল্প কলাটো আমাৰ নলবাৰী জিলাতেই আছে ইয়াৰ পৰাই অসমৰ বিভিন্ন ঠাইলৈ আনকি ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈকে ইয়াৰ পৰা জাপি নি মানুহে অসমীয়া সংস্কৃতিক চিনাকি কৰি দিয়ে আৰু এইটো অকল নলবাৰী জিলাৰে পৰম্পৰা ৰূপে চিহ্নিত হৈছে আৰু ইয়াৰ পৰা ওলোৱা বিখ্যাত ব্যক্তিসকলৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ আমাৰ ইয়াৰ পৰা আজিলৈকে অসম সাহিত্য সভাত পাঁচজন ব্যক্তি ইয়াৰ পৰা ওলাইছে ইয়াৰ চাৰিজনেই হ'ল অসম সাহিত্য সভাৰ সভাপতি আৰু অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক আমাৰ নলবাৰী জিলাৰেই আছিল আৰু তেওঁ আছিল শৰত চন্দ্ৰ গোস্বামী আৰু সভাপতিসকলৰ ভিতৰত ত্ৰৈলোক্যনাথ গোস্বামী ৰঘুনাথ চৌধাৰী কনকসেন ডেকা আৰু গিৰিধৰ শৰ্মা উল্লেখযোগ্য ব্যক্তি বুলি আমি অনুমান কৰোঁ